লখিমপুৰ জিলাত উদযাপন কৰা সাংস্কৃতিক আৰু ধৰ্মীয় উৎসৱসমূহ এনেধৰণৰ লখিমপুৰ জিলাৰ প্ৰায় গাঁৱতে অসমীয়াসকলৰ বাবে নামঘৰ আছে আৰু মুছলিমসকলৰ বাবে মছজিদ আছে নামঘৰসমূহত প্ৰতি বছৰে জেঠ মাহত বৰসবাহ পতা হয় কোনো কোনো নামঘৰত জানুৱাৰী ফেব্ৰুৱাৰী মাহত অখণ্ড ভাগৱত অনুষ্ঠিত কৰা হয় প্ৰতি বছৰে গাঁওসমূহত প্ৰতি নামঘৰে শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি জন্মাষ্টমী আদিবোৰ পতা হয় এই অনুষ্ঠানসমূহত নামঘৰত নাম গুণ গাই ভকত বৈষ্ণৱসকলে ভগৱানৰ নাম লয় খাদ্য হিচাপে নামঘৰত বুট মগুৰ প্ৰসাদ আৰু লগতে ফল মূল জা জলপান খোৱা হয় নামঘৰসমূহত অখণ্ড ভাগৱত যেতিয়া পতা হয় জানুৱাৰী ফেব্ৰুৱাৰী মাহত তেতিয়া সেই ভাগৱত সাতদিনকৈ বা কিছু কিছু ঠাইত নদিনকৈ ভাগৱত পাঠ কৰা হয় আৰু শেষৰ দিনা ভাওনা পতা হয় ধৰ্মীয় অনুষ্ঠানসমূহ অনুষ্ঠান হিচাপে যেতিয়া নামঘৰত অনুষ্ঠানসমূহ পতা হয় তাৰ উদ্দেশ্যে ভগৱানৰ নাম গুণ গাই ভগৱানক পূজা কৰা হয় যিহেতু মই গাঁৱত বাস কৰোঁ সেইয়ে এই সবাহত গাঁৱৰ ৰাইজৰ লগতে প্ৰসাদ গ্ৰহণ কৰোঁ লখিমপুৰ জিলাত ধৰ্মীয় অনুষ্ঠানৰ উপৰিও সাংস্কৃতিক অনুষ্ঠান হিচাপে ব'হাগ বিহু মাঘ বিহু মাঘ বিহু পতা হয় ব'হাগ বিহুত প্ৰতিখন গাঁৱতে বিহু পতাৰ উপৰিও জিলাভিত্তিক আঞ্চলিক হিচাপে এখন বিহু অনুষ্ঠান পতা হয় এই বিহু অনুষ্ঠানত ৰাতি প্ৰগ্ৰেম পতা হয় আৰু বৰবিহুৱতী প্ৰতিযোগিতা সৰু বিহুৱতী প্ৰতিযোগিতা মৌকুঁৱৰী প্ৰতিযোগিতা আদি অনুষ্ঠানটোত পতা হয় আৰু লগতে ৰাতি যেতিয়া প্ৰগ্ৰেম পাতে সেই প্ৰগ্ৰেমত গান গাবলৈ কোনো নিৰ্দিষ্ট গায়ক বা গায়িকা নিমন্ত্ৰণ জনোৱা হয় আৰু এই নিমন্ত্ৰিত শিল্পীসকলক আদৰণি জনাই গীত পৰিবেশন কৰিবলৈ দিয়া হয় আৰু সকলো ৰাইজে তেওঁলোকৰ লগত সহায় সহযোগিতা কৰি নাচ গান গাই মনৰ আনন্দ লাভ কৰে তাৰ উপৰিও লখিমপুৰ জিলাত সাংস্কৃতিক অনুষ্ঠানৰ বাদ দি কিছু কিছু আন জনজাতি সকলে অনুষ্ঠিত কৰা যেনে মিছিঙসকলৰ আলি আই লৃগাং পতা হয় আলি আই লৃগাঙত তেওঁলোকে তেওঁলোকৰ নিয়ম অনুসৰি খাদ্য সম্ভাৰ গোটাই সকলোকে খাবলৈ দিয়ে নাচ গান প্ৰতিযোগিতা পাতে সকলোৱে নিজৰ সাজ পোছাক পিন্ধি ফূৰ্তি কৰে ইয়াৰোপৰি লখিমপুৰ জিলাত দুৰ্গা পূজা উদযাপন কৰা হয় এই পূজা অক্টোবৰ মাহত পালন কৰা হয় আৰু এই পূজা সকলো ৰাইজে ধূপ ধূনা জ্বলাই দুৰ্গা মাক পূজা কৰে আৰু এই পূজাটো নামঘৰত প্ৰসাদ খোৱাৰ দৰে বুট মগু আদি প্ৰসাদ খোৱা হয় সাংস্কৃতিকভাৱে ব'হাগ বিহু আলি আই লৃগাং এইবোৰৰ উপৰিও লখিমপুৰ জিলাত মাঘ বিহু উদযাপন কৰা হয় ব'হাগ বিহুৰ দৰে মাঘ বিহুতো খোৱা বোৱা জা জলপান পিঠাপনা এই সকলোবোৰ উলিওৱা হয় যিহেতু মাঘ বিহুটো ভোগৰ উৎসৱ সেয়ে ইয়াত খোৱাৰ আদান প্ৰদানটো বেছিকৈ হয় মাঘ বিহুৰ উৰুকাৰ দিনা মেজিৰ তলত গাঁৱৰ সকলো ৰাইজে ভেলা ঘৰত ভোজ ভাত খাই মেজি ৰখে তাৰ পাছদিনা মেজি জ্বলাই অগ্নি সেৱা কৰে তেনেদৰে লখিমপুৰ জিলাত ধৰ্মীয় অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ উদযাপন কৰা হয়